আমাৰ ইয়াতে সাংস্কৃতিক বিয়াতে বহুত নাচ গান আৰু বহুতো ডাঙৰকৈ বিয়া পাতা হয় বিয়াৰ মাজত আমাৰ বহুতো মানুহ আহে ডাঙৰ মানুহ আহে সৰু মানুহ আহে চব একেলগে আমি ভোজ ভাত খাওঁ তাৰপিছত আমি বহুতো কাম চাম কৰিব লাগে আৰু আমাৰ চবজিখিনিও আনিব লাগে বিয়াৰ মাজত আৰু বিয়াৰ সাংস্কৃতিক ক'বলৈ গ'লে আপোনাৰ নাচ গান ডেঞ্চ চবেই কৰে খোৱা লোৱা চবখিনি কৰিব লাগে বিয়াত আমি তিনিদিন কৰোঁ তিনিদিনীয়া হয় বিয়াটো

বিয়াত আপুনি নাচ গান বহুতো হয় বিয়াত